শোণিতপুৰ জিলাত উপলব্ধ কিছুমান আৱাসগৃহ বহুধৰণৰ আৱাসগৃহ উপলব্ধ আছে লগতে ইয়াৰ ৰিয়েল ইষ্টেটৰো বহুত ধৰণৰ হেৰি দেখা যায় কৰ্ম শিক্ষাৰ বাবে অহা লোকসকলে উপযুক্ত আৱাসিক বিকল্প উপলব্ধ থাকেই লগতে এটা সৰু ভাৰা ঘৰৰ ভাৰা প্ৰায় পোন্ধৰশৰ পৰা তিনি হাজাৰৰ ভিতৰত পৰে যিহেতু বৈদ্যুতিক বিলৰ পইচাৰ লগতে নানা ধৰণৰ পদাৰ্থ সা সঁজুলিৰ দাম বাঢ়িছে লগতে সকলোবোৰ বস্তুৰ দাম বঢ়া দেখা যায়